অসমীয়া ভাষাটো সংস্কৃত বা ইংৰাজীৰ দৰে আন ভাষাৰদ্বাৰা বহুতে প্ৰভাৱিত হৈছে সংস্কৃতৰ বহুত শব্দ মানে অসমীয়াৰ বহুত শব্দ সংস্কৃতৰপৰা লোৱা হয় আৰু এতিয়াটো এনেকুৱা হৈছে সকলো মানুহ ইংলিছ মিডিয়ামত পঢ়ে তৌ শুদ্ধ অসমীয়াৰ ব্য়ৱহৰণটো খুব কম ব্য়ৱহাৰটো যেনেকৈ আমিয়ে এতিয়া কথা কোৱাৰ মাজতে ইংলিছ ৱৰ্ড এই ইংৰাজী শব্দ মানে সেনেকৈ ব্য়ৱহাৰ কৰা হয় আৰু পুতুককৈ অসমীয়া শব্দবিলাক নাহে তৌ তেনেকৈ বহুত প্ৰভাৱিত হৈছে আৰু আজিকালিৰ নতুন যোনবিলাক প্ৰ নতুন প্ৰজন্মৰ সৰু ল'ৰা ছোৱালী তেখেত তাহাতিটো অসমীয়াটোৰ আগতে যেনে যেন ইংলিছটো হে শিকে ফোন চাই টি ভি চাই তৌ তাহাতৰ বহুতখিনি সেইকাৰণে অসমীয়াত ভাষাটোত তাহাতৰ বহুতখিনি প্ৰব্লেম হয় পাছলৈকে বহুত পিছ পৰি থাকে দেখিছোঁ মানে নিজৰ চকুৰ আগতে তৌ এনেকুৱাবিলাক প্ৰব্লেম হয় আৰু